মই সাধাৰণতে ক্ৰিকেটে খেলোঁ ক্ৰিকেট খেলি বহুত ভাল পাওঁ ক্ৰিকেট খেলটো হ'ল আমাৰ গাঁৱৰ খেলপথাৰ এখন আছে তাতে খেলোঁ ক্ৰিকেট মোৰ বন্ধুবৰ্গৰ সৈতে খেলোঁ ক্ৰিকেট সেই ক্ৰিকেট খেলখন সাধাৰণতে নিৰ্দিষ্ট গ্ৰাউণ্ডত খেলিব লাগে ক্ৰিকেট পিচ্ছ'ত খেলিব লাগে এঘাৰটা প্লেয়াৰ থাকে এটা টিমত আৰু বাকী টিমতো অপ'জিত টিমতো এঘাৰটা প্লেয়াৰে থকা দেখা যায় সাধাৰণতে মোৰ এইটো খেলি ভাল লাগে কাৰণ ক্ৰিকেটটো মানে এটা আমোদ ভাৰতৰ ইমোশ্য়োন হ'ল ক্ৰিকেট মানে লাৰ্জ জনসংখ্যা মানে বহুত জনসংখ্যাই ক্ৰিকেটটো ভাল পায় ছ' ময়ো সৰুৰ পৰাই দেখি আহিছোঁ ক্ৰিকেট খেলা টিভিত খেলসমূহ ভাৰত পাকিস্তান ভাৰত শ্ৰীলংকা সেইসমূহ দেখি আহিছোঁ ছ' ময়ো এই খেলৰ লগতে জড়িত বা আগ্ৰহী হৈ পৰিলোঁ দেখি দেখি আৰু ক্ৰিকেটৰ গড হিচাপে আমাৰ ভাৰতৰ শচীন টেণ্ডুলকাৰক জনা যায় তেখেতৰ পৰা অনুপ্ৰাণিত হৈ মোৰো এদিন হাবিয়াস জাগিলে ক্ৰিকেট খেলা আৰু যেতিয়া মই বেটপাত ধৰিলোঁ বলটো ছিক্সটো মাৰোঁ মই যিটো অনুভূতি হয় মনৰ সেই মোৰ সেইটো মই কেতিয়াও এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মনটো ইমানেই ভাল লাগে আৰু ক্ৰিকেটত বহুত ইমোশ্য়োন জড়িত হৈ থাকে আৰু সাধাৰণতে আমাৰ ভাৰতৰ মানুহসমূহৰ ইমোশ্য়োনটো বহুত বেছি জোখতকৈ ছ' ক্ৰিকেটটোৱে ভাল পাওঁ আৰু বেছিকেলী খেলটো ভাল লাগে দুজন এম্পায়াৰ থাকে পিচ্ছ থাকে পিচ্ছত উইকেট কিপাৰ থাকে এজন বেটছ্মেন দুজন থাকে বলাৰ থাকে এজন বলসমূহ সাধাৰণতে কস্কো মাৰুটি লেডাৰৰ খেলা যায় ৰঙা লেডাৰৰ খেলা যায় সেইটো হ'ল টেষ্ট মেটচ্ছ হ'ল টেষ্ট মেটচ্ছত সাধাৰণতে ৰঙা বলটো খেলা যায় সেইটো বহুত হাৰ্ড বল হয় কিছুমান ওৱান ডে' টি টুৱেণ্টিত সাধাৰণতে স্লাই বল খেলা যায় বগা বলটো লেডাৰৰ আৰু আমাৰ নৰ্মেল গাঁও ভূঁইসমূহত কস্কো বা টেনিছ বলটো খেলা দেখা যায় কিছুমান লোকেল পৰ্যায়তো বা লোকেল পৰ্যায়ত কিছুমান প্ৰতিযোগিতা পাতে টেনিছ বলৰ সেইসমূহত অংশগ্ৰহণ কৰোঁ এইসমূহত কিছুমান জিকোঁ সেইসমূহে আদি এনেকৈ ভাল লাগে আৰু